ধৰ্মীয় স্থানসমূহত বিভিন্ন ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায় উদাহৰণস্বৰূপে অসমীয়াসকলৰ ধৰ্মীয় অনুষ্ঠান নামঘৰত বিভিন্ন ধৰণৰ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় তাৰ মাজৰে এটা হ'ল বছেৰেকীয়া বৰসভা য'ত দিনত নাম প্ৰসংগ কৰা হয় নাগাৰা নাম গোৱা হয় আৰু ৰাতিলৈ ভাওনা কৰা হয় তেনেদৰে গীৰ্জাত বিভিন্ন ধৰণৰ প্ৰাৰ্থনা কৰা দেখা যায় মছজিদত তেনেকে নামাজ পঢ়া দেখা যায় আৰু গুৰুদ্বাৰত কীৰ্তনৰ বহুত ধুনীয়া প্ৰাৰ্থনা কৰা দেখা যায়